আমি তেনেকৈ ফুৰিবলে মানে গৈছোঁ জেগা বহুত গৈছোঁ এইফালে আমি স্কুলৰ ফালৰপা হৈ গৈছোঁ ঘৰৰ ফালৰ পৰাও গৈছোঁ আমি স্কুলৰ ফালৰ পৰাই হয় ভাল লাগে ল'ৰা ছোৱালী ষ্টুডেণ্ট মানে আকৌ মানে টিচাৰ তেনেকে অভিভাৱক চবেই যোৱা হয় মানে আমাৰ কেতিয়াবাতো এখন গাড়ীয়ে নোজোৰে দুখন লৈ যাব লাগে বাছত গ'লেওতো আমাৰ দুখন লাগে আৰু দুখন লাগে আমাৰ মানে তেনেকে যাওঁ ভাল লাগে আমি এবাৰ ডিমৌলে গ'লোঁ ডিমৌত গ'লোঁ ডিমৌত গৈ আমি ঘৰৰ পৰা কমেও সাতটা চাৰে সাতটা সেনেকে যাওঁ মানে মাইকী মানুহ ওলোৱা হয়তো চবেই তেনেকে ল'ৰা ছোৱালী লৈ যোৱা হয় ঘৰত টিফিন যোগাৰ কৰা কিবা যোগাৰ কৰা তেনেকৈ আমি ঘৰৰ পৰা চাৰে সাতটা সাতটামান বজাত ওলাওঁ যাওঁ লগে ভাগে সকলোৱে ভাল লাগে আমি ডিমৌত গৈ মানে ৰাস্তাত ৰখা হয় ল'ৰা ছোৱালী যোৱা কিবা কিবি খাওঁ কিবা দে সেনেকে মানে চাৰে সাতটাত গৈ আমি এঘাৰটামান বজাত আমি ৰাস্তা পদূলিত কিবা কিবি খাওঁতে মানে পাওঁগে এই জেগা জেগাত পাই আমি অলপ ফ্ৰেছ হয় চাহ তাহ খাওঁ খাই বৈ আমি মানে চাহ খাওঁ কি ব্ৰেকফাষ্ট কৰোঁ তেনেকে ল'ৰাকো খুৱাই লওঁ তেনেকে খুৱাই বোৱাই অকমান বহি ৰেষ্ট লৈ আমি জেগাবোৰ চাওঁ ভাল লাগে নদী আছে গছ গছনি আছে তেনেকৈ প্ৰাকৃতিক চাই আমাৰ ভাল লাগে তেনেকে আৰু ফুৰি মেলি আমি ইফালে সফালে চাই জেগা চাই আমি আকৌ আমি মালিনী থানলে গ'লোঁ মালিনী থানতো আমাৰ জেগাবোৰ বহুত ভাল লাগে মন্দিৰত সোমালোঁ মন্দিৰত সোমাই আমি মন্দিৰত সোমাই সেৱা চেৱা কৰিলোঁ ল'ৰাক সেৱা কৰালোঁ কৰি নিজেও সেৱা কৰি আমি ওলাই আহি আকৌ আমি খানা খোৱা জেগালে গ'লোঁ খানা খালোঁ তেনেকৈ আৰু ভাল লাগে গোটেই লগত মানে লগ হওঁ পাওঁ লগত মানুহ লগ পাওঁ ভাল লাগে ইটো সিটো চা চিনাকি হ'ব পাওঁ ভাল লাগে আকৌ আমি এবাৰ আমি আকৌ এন এইছ পি চি ছাইডলে গৈছিলোঁ এন এইছ পি চিটো তেনেকে বহুত মানুহ চা চিনাকি হ'ব পাওঁ মানে স্কুলৰ ফালৰপা গ'লেতো মানে প্ৰায় মানুহ যায় ইজন এই ইটো স্কুলৰ ফালৰ পৰা যায় সিখন স্কুলৰ ফালৰ পৰা যায় তেনেকে ওচৰ ওচৰ হ'লে দুই এটা মানুহৰ লগত চিনাকি হোৱাও হয় আমি তেনেকে ভাল লাগে আকৌ ল'ৰাও জেগা চোৱা হয় আমিও জেগা ফুৰিবলে পোৱা হয় তেনে আৰু এনেতো নিজৰভাগেকে যাওঁ আমি কেতিয়াবা আমি ক'বাত থাকিব লগা হয় তেনে অৰুণাচলৰ ফাললেও যাওঁ আমি বহুত জেগা চাওঁগে তেনেকেও থাকি মেলি আকৌ আমাৰ ল'ৰাবোৰ পাৰ্কলে যায় পাৰ্কত খেলে লগৰ ল'ৰা লগ পায় ছোৱালী লগ পায় মানে এনেকে ঘৰৰ ওচৰতে দুটা তিনজন লগৰ ল'ৰা আছে লগৰ ল'ৰা লগ ধৰিব আমি পাৰ্কলে যাওঁ পাৰ্কত খেলোঁ তেনেকৈ মানে যোৱা হয় আৰু তেনেকে ভাল লাগে জেগাবোৰ চাই আৰু আমিতো তেনেকে মানে গৈ থকাই হয় আৰু ভাল লাগে জেগাবোৰ চাওঁ মানে প্ৰাকৃতিক দুৰ্যোগবোৰ ভাল লাগে দেখি বহুত ভাল পাওঁ গছ গছনি নদী জান জুৰি তেনেকে ভাল লাগে গৈ প্ৰায়তো আমি স্কুলৰ ফালৰ পৰাই যোৱা হয় স্কুলত আমি টিচাৰ লগত মানে যাওঁ বুলি টিচাৰে লগ ধৰে যাব অভিভাৱক যাবই লাগিব তেনেকে আমি যোৱা হয় বহুত জেগা স্কুলৰ ফালৰ পৰাই চাইছোঁ তেনেকে বহুত অভিভাৱকো যোৱা হয় লগতে আৰু সেনেকে তেনেকেই লগত ভাল লাগে কথা বতৰা পাতি